যদি মই ভাৰতক ফ'টোৰ জৰিয়তে দেখাবলৈ এটা সুযোগ পাওঁ তেনেহ'লে ভাৰতৰ মই গাঁৱৰ ফ'টো তুলিম কাৰণ ভাৰত এখন কৃষি প্ৰধান দেশ ভাৰতৰ বৃহৎ কৃষিৰাজি মানুহক আগত দেখাই তুলিবলৈ চেষ্টা কৰিম তাৰোপৰি ভাৰতৰ যিবোৰ আপুৰুগীয়া সম্পদ আছে প্ৰাগ ঐতিহাসিক যুগৰ যিবোৰ সম্পদ আছে সেইবোৰ ফ'টোৰ দ্বাৰা বিশ্বৰ আগত দেখুওৱাবলৈ চেষ্টা কৰিম